মই পূৰ্ণিমা শইকীয়া মোৰ গাটো মানে ইমান ঠিক হৈ নাথাকে গাঁৱৰ সমাজত আমাৰ মানে গাঁও অঞ্চলত এই তেনেকে চিকিৎসাৰ সুবিধাটো সা সুবিধাটো কম গতিকে কেনেকে কি কৰিলে ভাল হ'ব মোৰ মানে কঁকালটো বিষাই থাকে আৰু তলপেটটো বিষায় অঁ গেছ ফৰ্ম হৈ থাকে হয় চব সময় চব সময়তে সুবিধা নিমিলে অঁ হ'লেও বাৰু আপোনাৰ পৰা অকণমান মই পৰামৰ্শ বিচাৰিছোঁ কেনেকে কি কৰিলে ভাল হ'ব হয়

হয় আৰু অঁ এনেই ঘৰত কৰিব পৰা কিবা প্ৰাথমিক চিকিৎসাৰ বিষয়ে একো নাই নেকি কওকচোন অকণমান বুজাই কেনেকে কি কৰিব পাৰোঁ ঘৰত এই ধৰক কঁকালৰ বিষটকে কঁকালৰ বিষটোতো চিভিল হস্পিটাললে গ'লেও ধৰকচোন সহজে ভাল নহয় কিবা এটা ঘৰত যদি কিবা কিবি কৰি ভালকে কৰিব পাৰোঁ বা ডক্টৰৰ পৰামৰ্শ পালে ভাল পাওঁ তেতিয়া কৰিব পাৰি মানে অকণমান আৰোগ্য হ'ব পাৰোঁ

হয় কেনে কেনে ধৰণৰ

হয় হয় ৰাতিপুৱা পাঁচ বজাত উঠোঁ

হয় দেখাইছিলোঁ

যায় যায় আহে

আ কি ক'লে দেখুৱাই আছোঁ দেখুৱাই আছোঁ

শুনি আছো অঁ